ঘৰত এখন বাগিচা পাতি চোৱা চিতা কৰাতো কম খৰচতে হয় কিয়নো আমি ধৰক বিভিন্ন বাগিচা যেনেকে খেতি বাতিৰ শাক পাচলিৰ বাগিচা ফুলৰ বাগিচা আদি আমি ব কৰোঁ ফুলৰটো বাৰ মাহেই আমাৰ ঘৰত ফুল ফুলি থাকে ইয়াত আমি গোবৰ সাৰ প্ৰয়োগ কৰোঁ বা সদায় আমি পানী দিব পাৰোঁ ঠিক তেনেদৰে পাচলি বাগিচাটো আমি যদি পানী দিওঁ বা গোবৰ সাৰ চেটিয়াওঁ তেতিয়াহ'লে কম খৰচতে আমাৰ ঘৰত যি বস্তু আছে গোবৰ সাৰ গৰু ছাগলীয়ে যি বা বাগিচাত প্ৰথমত পৰাই আমি গৰু ছাগলী বান্ধি তাৰ পৰা গোবৰ জাবৰ হোৱা বা আমি পেলনীয়া বস্তুবোৰ গাত খান্দি পুতি থৈ তাত যি সাৰ পচন সাৰ প্ৰস্তুত হয় সেই পচন সাৰ আমি গছৰ পুলিত বা ফুলৰ পুলিত দিলে আমি কম খৰচতে আমি বাগিচা এখন সুন্দৰ ভাৱে প্ৰতিষ্ঠা কৰিব পাৰোঁ বা ফলমূল খাব পাৰোঁ বা ফুলৰ বিভিন্ন ধৰণৰ ফুলৰ আমি সুভাস ল'ব পাৰোঁ গতিকতে মই ভাবোঁ ঘৰত এখন যিকোনো ঘৰত বাগিচা পাতি আমি কম খৰচতেও উপকৃত হ'ব পাৰোঁ